হেল্ল' হেল্ল' অঁ হয় নাই নাই এই কেবখন মানে ভুল ঠিকনা এটা দিয়া হৈছে দেই আহিব দিব নালাগে হয় হয় এই তাৰ মানে কি ঠিকনাটো ভুল দিয়া হৈছে আৰু এই ড্ৰাইভাৰ কৰা হেৰি ল'ৰাজনো অলপ হেৰি সেই কাৰণে আহিব নালাগে নহয় মানে কি মই মানে নটা বজাত আছিলে নগাঁও যোৱা কথা কিন্তু এতিয়া ইমান দেৰি হৈছে তাতে সেই কাৰণে কেবেখন আহিব নালাগে হয় হয় হয় নাই মই কেঞ্চেলেই কৰিছোঁ কাৰণ মই যি যি সময়ত কেবখন বিচাৰিছোঁ সেইখিনি সময়ত যদি নাপাওঁয়েই নাই নালাগে নালাগে আহিবলৈ কেঞ্চেল কৰা হৈছে আপুনি ইমান ইমান পলমকৈ আহিলে মই কেনেকে যাব পাৰিম কওঁকচোন বাৰু আপোনাকটো মই কালি পৰহি দিনাখনেই মই কৈ থৈ দিছোঁ যে আপুনি আহি নটা বজাত আহিব মই মানে টাউনত মোৰ হেৰি মিটিং এখন আছে নাই নাই ড্ৰাইভাৰ পলম হ'লে নহ'ব নহয় আপুনি ড্ৰাইভাৰক দোষ দি কি পাব নাই আপোনাক আপোনাকটো মই হেৰি ঠিকনাটো কেনেকৈ ভুল দিছোঁ মই ঠিকনাটো ঠিকেই সঠিককেই দিছোটো ঠিকনাটোতো ভুল দিয়া নাই নালাগে নালাগে মোক কেবখন নালাগে মোৰ ইমান দেৰি হৈছে মোৰ কেবখনক বিশেষ মোৰ দৰকাৰ প্ৰয়োজনতহে লাগিছিলে নালাগে মোক পলম পলম হৈছে যিহেতু মোৰ দেৰি হৈছে মই সেই কাৰণে মই কেঞ্চেল কৰিছোঁ